মই আগবঢ়োৱা সামগ্ৰী বা সেৱা কিনিবলৈ মোৰ গ্ৰাহকক কিহে প্ৰেৰণা যোগায় বুলি ক'লে মই এটাই কথা ক'ম মোৰ ব্যৱহাৰ সাধাৰণতে কোনো গ্ৰাহকে কোন কোনো গ্ৰাহককে মই কেতিয়াও কোনো অভদ্ৰ আচৰণ বা অভদ্ৰ ব্যৱহাৰ নকৰোঁ যে তেওঁলোকে মোৰ সেৱা বা সামগ্ৰী কিনিবলৈ অপ্ৰস্তুত হয় আৰু দ্বিতীয় কাৰণটো হৈছে মোৰ সামগ্ৰীৰ সেৱাৰ কোৱালিটী মই মোৰ গ্ৰাহকক যিমান পাৰি সিমান বেষ্ট কোৱালিটি আৰু বেষ্ট কুৱালিটিৰ সামগ্ৰী নাইবা সেৱা প্ৰদান কৰোঁ আৰু এই দ্বিতীয় কথাটো হৈছে তেওঁলোকক মই কোনো প্ৰকাৰে ঠগিব নিবিচাৰোঁ মোৰ গ্ৰাহকক মোৰ সেৱাত কোনো প্ৰকাৰৰ মই মিশ্ৰণ ভেজাল বস্তু নিমিহলাওঁ যিয়ে নেকি মোৰ গ্ৰাহকবোৰক অসন্তুষ্ট কৰিব আৰু দ্বিতীয় কথাটো হ'ল গ্ৰাহকক সন্তুষ্ট কৰিবলৈ হ'লে মই সকলো ধৰণে প্ৰায় প্ৰস্তুত থাকোঁ তেওঁলোকক সেৱা কৰিবলৈ তেওঁলোকক ভাল ভাল সামগ্ৰী ভাল সেৱা প্ৰদান কৰিবলৈ ভাল ব্যৱহাৰ কৰিবলৈ তেওঁলোকে যাতে মোৰ সেৱা কিনিবলৈ মোৰ সামগ্ৰী কিনিবলৈ সদায় প্ৰস্তুত থাকে তাৰেই মই সদায় সেয়া চেষ্টা কৰোঁ তেওঁলোকে যাতে এটা ভাল মোৰ মোৰ ব্যৱসায় প্ৰতিষ্ঠানলৈ আহি এটা যতে ভাল মনোভাৱ লৈ তেওঁলোকে যাতে ঘৰলৈ উভতি যায় আৰু এটা সন্তুষ্ট মনেৰে ঘৰলৈ উভতি যায় মই তাৰেই চেষ্টা কৰোঁ আৰু তেওঁলোকৰ আৰু এয়া সেয়া কৰাটো অতি প্ৰয়োজন কাৰণ যদি মই তেওঁলোকক ভাল ব্যৱহাৰ কৰি ভাল সেৱা প্ৰদান কৰোঁ তেনেহ'লে এই তেওঁ নিজৰ ঘৰ পৰিয়ালক নাইবা নিজৰ গাঁৱৰ বন্ধু বান্ধৱক তেওঁলোকে জনাব যে মই তেওঁলোকে মোৰ কথা নিশ্চয় জনাবগৈ যে এই দোকানখন মানে এই প্ৰতিষ্ঠানটো বা মোৰ সেৱা বা মোৰ সামগ্ৰী কিনিবলৈ তেওঁলোকে নিজৰ নিজৰ মানুহখিনিক অনুপ্ৰাণিত কৰিব গতিকে তেনেকৈ এটা ব্যৱসায় আগবাঢ়ি গৈ থাকে বুলি মই ভাবোঁ আৰু প্ৰধান আৰু মই মোৰ মতে ব্যৱসায়ত প্ৰধান কথাই হৈছে ব্যৱহাৰ আচৰণ আৰু দ্বিতীয় গ্ৰাহকক গ্ৰাহকৰ প্ৰতি ভাল মনোভাৱ ভাল ব্যৱহাৰ আৰু দ্বিতীয় কথা হৈছে সামগ্ৰী কোৱালিটি বা নাইবা সেৱাৰ কোৱালিটী প্ৰডাক্ট ভাল হ'ব লাগিব ব্যৱহাৰ ভাল হ'ব লাগিব আৰু আৰু মই মোৰ সহায়কসকলক মই আৰু মই মোৰ সহায়সকলকো নিৰ্দেশ দিওঁ যে তেওঁলোকে কোনো গ্ৰাহককে কোনো কাৰণতে যাতে অসন্তুষ্ট নকৰে আৰু কোনো গ্ৰাহকক এই গ্ৰাহকক কোনো কাৰণতে যাতে কোনো ভেজাল মাল প্ৰদান নকৰে তেওঁলোকে যাতে এটা ভাল মনোভাৱ লৈ মই ঘৰলৈ উভতে সেৱাৰ লাভ উঠায় সামগ্ৰীৰ লাভ উঠাই নিজৰ নিজৰ বন্ধু বান্ধৱ পৰিয়ালবৰ্গক আকৌ যাতে মোৰ প্ৰতিষ্ঠানলৈ আনে সামগ্ৰী ল'বলৈ মই সেয়া সদায় চেষ্টা কৰোঁ আৰু যিমান পাৰি সিমান ভাল আচৰণৰে মই গ্ৰাহকৰ মন জিকিবলৈ চেষ্টা কৰোঁ